মই বৰ্তমান হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ দৰং মহাবিদ্যালয়ত এইবাৰ বি এত এডমিছন ল'ম মই বি এ পঢ়ি মাষ্টাৰ্চ কৰিম বুলি ভাবিছোঁ তাৰ পিছত চাওঁ কি কৰিব পৰা যায় লগতে বি এত মই ইংলিচত মেজৰ লোৱাৰ প্ৰচেষ্টা চলাই আছো ইংলিচত মেজৰ লোৱাৰ মোৰ মন আছে বা ইংলিচ চাবজেক্টটো মোৰ বহুত প্ৰিয় সেইবাবে মই ইংলিচত মেজৰ ল'ব বিচাৰিছোঁ